অও হেল্ল' অও অ' অ' বিয়াত যাম তুমি ওলাইছা ন ওলাইছা

মই ওলাব লাগিছো এ আৰম্ভ কৰিছো এ চুলিখিনি জঁট ধৰিছে এ চুলিখিনি হেৰি কৰি আছো ৰ' এ ষ্ট্ৰেট কৰি আছো অ' এই কি পিন্ধি যাম নহয় নহয় নহয় পাটৰ পিন্ধি যাম অ' বকব' এ সোণা চোণা নিপিন্ধো দে সোণা চোণানো কি পিন্ধিবি হেৰাই গোটেই মোৰ সেইদিনা একযোৰা থৈ হেৰাইছে এই কিনাই পিন্ধিম কিনাই আজিকালি দে ৰমক জমক অ' আৰু এই অ' দে হ'ব দে হ'ব দে হ'ব দে আৰু কি জানানা বিয়াত যাওঁহে নামমাত্ৰ এনে নাখাওঁ এ মই সেইগিলাখান খালে পেটৰ অসুখ হয় আজিকালি কি এই গিলাখন উলাইছে এ পোলাও চলাও দেখবাই ন'ৰো নামত যাম আৰ যাম আৰু আহিম

অ' গেছ হয় অ' ঘিউ দিয়া এইগিলাখন পোলাও চলাও এই গিলাখন নাখাওঁ এ অ' আৰু মাংস চাংচটো নাখাওঁ এ কিনো খোৱাই এইগিলাখান হয় না অ' ৰুটী তৰকাৰী হ'লেই ভাল ৰুটী তৰকাৰী আৰু গোল্লা এটা খোৱাব লাগে অ' অ' অ' আগৰ দিনৰে ভাল আছিল এথেন বাপ্পাঐ কি হৈছে এ বিয়া বুলি ক'লে ভয় লাগে এ অ'

অ' ন'ৰো অ' আজিকালি ন'ৰো দে অ' দে দে হ'লে সোনকালতে আহ এ মই পিলপিলি এখনক মাতিছো দে দে দে